একৈছ পাঁচ দুহেজাৰ বিছ তিনি ছয় দুহেজাৰ বিছ ঊনৈছ দুই দুহেজাৰ বাইছ পোন্ধৰ তিনি দুহেজাৰ তেইছ একৈছ এক দুহেজাৰ ওঠৰ